হেল্ল' বাইদেউ অঁ অঁ মই কৰবী হাজৰিকাই কৈছোঁ আপোনাৰ ওচৰত সহায় বিচাৰি ফোন কৰিছিলোঁ মোৰ ঘৰত মানে বহুত অশান্তি এই মানে ল'ৰা বোৱাৰীয়ে দেখিবই নোৱাৰে ঘৰৰ পৰা উলিয়াই দে দিয়ে সেইটো কাৰণে মানে আপোনালোকে ধৰাই দিছোঁ এইবিলাক অৰুণোদয়ো নাপাওঁ নাপাওঁ নহয় মই সেইবিলাক এই তেনেকেই আৰু কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ তেনেকেই থাকোঁ নাচায় ল'ৰা বোৱাৰীয়ে মোক নাচায় নাচায় ঘৰত থাকিবলৈ ঘৰ আছে নথকা নহয় হ'লেও আৰু থকাই নথকাই একেটাই হৈছে নাই নাই কাপোৰ কানি ঠাণ্ডাত বৰ কষ্ট হয় অ' নাই নহয় কোনো তেনেকৈ সহায় নকৰে সেইটো কাৰণেতো আপোনালৈ ফোন কৰিছিলোঁ আপুনি কিবা সহায় কৰে বুলি মোৰ ঘৰ ইয়াতে ডিব্ৰুগড় চাংমাই গাঁও

এই ওচৰৰ ল'ৰা এজনৰ পৰা ফোন কৰিছোঁ অঁ

যেনে তেনে সহায় চোন কোন আপোনাক মই এতিয়া ক'ত কেনেকৈ লগ পাম বাৰু

বাছতে যাম মই

ধন্যবাদ ধন্যবাদ আপোনালোকে সহায় কৰি দিব অঁ